মোৰ নাম ধন্যপৰ্ণা নাথ মোৰ জন্ম হৈছে ষোল্ল বাৰ দুহেজাৰ এক চনত সৰুৰ পৰাই মোৰ নৃত্য আৰু গান গোৱাত বহুত ইণ্টাৰেষ্ট আছিলে মই নাচিছিলোঁ গানো গাইছিলোঁ কিন্তু মই গান গাওঁতে বিশাৰদলৈকে কৰিব নাপালোঁ কিছুমান এনেকুৱা পৰিস্থিতি আহিছিলে যাৰ কাৰণে মই মোৰ গান গোৱা শেষলৈকে মই নিব নোৱাৰিলোঁ মই ডান্স কৰিও ভাল পাইছিলোঁ কিন্তু তাতো কিছুমান এনেকুৱা আহিল যে মোৰ পৰীক্ষা দিব লগা হ'ল বা মোৰ ফাইনেল এগ্জাম আহি গ'ল যাৰ কাৰণে মই নাচ গান সেইবোৰ সব বাদ দিব লগা হ'ল মই আঁকিও ভাল পাওঁ মই ন'ভেল পঢ়িও ভাল পাওঁ ন'ভেল মই বহুত অউথৰৰ পঢ়িছিলোঁ যেনেকুৱা নৱনীল চক্ৰৱৰ্তী চেতন ভগত দুৰ্জয় দত্ত জন গ্ৰীণ তেওঁলোকৰ নিচিনা অউথৰবিলাকৰ মই ন'ভেল পঢ়িছোঁ আৰু লগতে মই এতিয়া মোৰ গ্ৰেজুয়েচন কৰি আছোঁ মই এতিয়া কটন ইউনিভাৰছিটিত কৰি আছোঁ ইয়াতে মই যেতিয়া আহিছোঁ প্ৰথম তেতিয়া মোৰ এনেকুৱা লাগিছিলে যে মই ইয়াতে একেবাৰে অচিনাকী হয় কাকো চিনি নাপাওঁ জানি নাপাওঁ কিন্তু লাহে লাহে সময় যোৱাৰ পিছত মোৰ বহুত বন্ধু বান্ধৱী হ'ল সকলোৰে লগতে মিলি জুলি থাকিলোঁ ভালকৈ দিনবোৰ গ'ল কিন্তু এতিয়া আমাৰ শেষলৈকে আমি এতিয়া ছেমিষ্টাৰ পালোঁ আমি এতিয়া ইয়াৰ পৰা যাবলৈ হ'ল আমাৰ তাৰ কাৰণে এতিয়া মানে অকণমান দুখো লাগি আছে কাৰণ সকলোকে এৰি থৈ যাব লাগিব আৰু বহুত স্মৃতি ইয়াতে হ'ল বহুত আমি ফূৰ্তি কৰিলোঁ সবৰ লগতে বহুত ভাল ভাল মোমেণ্টছ আমি একেলগে স্পেণ্ড কৰিছোঁ তো সেইবোৰ মনত পৰিব আৰু সৰুৰ পৰাই মানে মোৰ এটা মনত আছিলে যে ইয়াতে মই এবাৰ পঢ়োঁ ইয়াতে এবাৰ ইয়াত এডমিচন লওঁ ইয়াতে কেনেকুৱা হয় সবখিনি মই জানি লওঁ আৰু মই কেনেকৈ মানে মই ইয়াতে যেতিয়া এডমিচনটো পাই গ'লোঁ তেতিয়া মোৰ কাৰণে বহুত এটা সুখী এটা মোমেণ্ট হৈছিলে আৰু মোৰ আগলৈকেও কিবা এটা কৰি যোৱাৰ মন আছে যাতে মই ভালকৈ পঢ়োঁ ভালকৈ কিবা এটা ডাঙৰকৈ কিবা এটা বনি যাওঁ তেনেকুৱা এটা মোৰ ইচ্ছা আছে আৰু লগতে মই ইয়াতে নাচ গান কৰি যে ভাল পাওঁ মই ইয়াতে কটনত আহি পিনেও যেনেকুৱা ফাংচনছ্বোৰ হৈছে কিছুমান তো তেনেকুৱা ফাংচনত মই নাচিছোঁ তেনেকুৱা ভাল লাগিছে নাচি পিনে মই মোৰ বান্ধৱীসকলৰ লগত নাচিছোঁ আৰু মোৰ বিষয়ে ক'ব গ'লে মোৰ বহুত আগৰ পৰাই সপোন আছে যে কিবা এটা কৰি মেলি নিজক নিজকে যাতে মই এটা শান্ত এটা জীৱন দিব পাৰোঁ শান্তিত থাকিব পাৰোঁ তেনেকুৱাকৈ আৰু বহুত শান্তিতেই আছোঁ বাকী মোৰ বিষয়ে হ'ল যে মই এনেকুৱা এটা লাইফেই ভাল পাওঁ যিটো পিচফুল হয় অ জীৱনত বহুতখিনি পাইছোঁ পাৰ হৈ আহিছোঁ বহুত আপ্ছ এণ্ড ডাউন্ছ থাকে লাইফত মই সেইখিনি পাইছোঁ কিন্তু জীৱনটোত দুখ আৰু সুখ থাকেই তো মই দুখখিনি বাদ দি সুখখিনি উপভোগ কৰিব বিচাৰোঁ বহুত ভাল গৈছে মোৰ কিছুমান মোমেন্টছ্ আকৌ কিছুমান বেয়াও গৈছে কিন্তু সেই বেয়াবোৰ মই এটা লেচন হিচাপে লৈ লৈছোঁ জীৱনত যে সেইবোৰ আকৌ মনত পেলাই দুখ কৰি যিহেতু লাভ নাই আৰু সেইটো সেইকাৰণে লেচন হিচাপে লৈছোঁ সেইখিনিয়েই